সি ক'ত অৰূপ হেল্ল' হয় হয় কওঁকচোন

হয় হয় পাব পাব অ'কে অ'কে আপোনাৰ বাৰ হাজাৰ মানৰ ভিতৰত লাগিছিলে ন ঠিক আছে আপোনাৰ এটা কথা মোক কওঁক চোন আপোনাৰ এণড্ৰইড লাগিব নে তাতকে অলপ ভাল লাগিব এণ্ড্ৰইড হ'লে হ'ব ন কেমেৰাটো হয় নাই নাই মোৰ ওচৰত সকলো ধৰণৰ ফোন উপলব্ধ আছে আপুনি মোৰ ওচৰত ফাইভ জি ফোনো পাব আৰু ফোনবিলাকৰ ফিচাৰখিনি মই আপোনাক আপুনি মোৰ ষ্ট'ৰ আহিব মই ক'ম বাৰু এতিয়াও ক'ম আপুনি মোৰ ওচৰত সকলো ধৰণৰ কোম্পেনীৰ ফোন পাব আপুনি আইফোনৰ পৰা আদি কৰি পেলাই আপোনাৰ ৰেডমি আপুনি বিচৰা অ'প্প' সকলো ধৰণৰ ফোন মোৰ ওচৰত পাব অ' আমাৰ এতিয়া অফাৰ এটা চলি আছে আপোনাৰ এই বিহুৰ এটা অফাৰ চলি আছে এইটোত ধৰক আপুনি যদি পোন্ধৰ হাজাৰ টকাৰ ওপৰত পাৰ্চেচ কৰে তেনেহ'লে আমি এডাল হেডফোন ফ্ৰীকে দি আছোঁ তাতকে অতলত বাইদেউ আপোনাৰ কাৰণে কিবা এটা ডিস্কাউণ্ট কৰি দিম বাৰু আহিব কাৰণ আমাৰ শ্বপখনৰ সেইটোয়ে ম'ট' হৈছে কাষ্টমাৰ চেটিচফেকশ্যন দিব লাগিব না কেমেৰা আপোনাৰ কেমেৰাটোৰ ফ'ৰ মেগাপিক্সেল ফাইভ মেগাপিক্সেল টুয়েণ্টি আপটু টুয়েণ্টি মেগাপিক্সেল ভাল কুৱালিটি আপুনি যেনেকুৱা বিচাৰে ইয়াতে ফিচাৰচখিনি আছে আপুনি যিখিনি ভাল পাই যাব কালাৰ আপুনি ৰেড পাব আপোনাৰ ব্লেক পাব তাৰপিছত চিল্ভাৰ আপুনি কালাৰ আমাৰ তাত এইকিটা এভেইলেবুল আছে এতিয়া মডেলকিটা এভেইলেবল আছে আপুনি চাব পাৰিব হোৱাইটত হোৱাইতত হৈ যাব বাইদেউ হৈ হৈ হোৱাইটত অ' এভেইলেবুল ষ্টক আছে এভেইলেবুল ষ্টক আছে বিহুৰ স্পেচিয়েল অফাৰ আহিব যে আপুনি আমাৰ ষ্টৰত আহিব ষ্টৰত আহিব নিশ্চয় গম পাব আৰু নিজে চাই পেলাই ল'ব বাইদেউ আহিব ঠিক আছে ঠিক আছে আহিব বাইদেউ নিশ্চয় নিশ্চয় ডিস্কাউণ্ট পাব আহিব ঠিক আছে অ'কে বাইদেউ দিয়ক ঠিক আছে আহিব